অন্য নগৰৰ শিক্ষাৰ্থীয়ে স্কুল বা হাইস্কুললৈ কেনেদৰে অহা যোৱা কৰে বুলি ক'লে যিহেতু আমি গাঁৱত বাস কৰোঁ আৰু গাঁৱৰ জেগাতকৈ নগৰৰ চহৰৰ যাতায়তৰ ব্যৱস্থা খুবেই ভাল যান বাহন চলাচলৰ পৰিমাণো ভাল আৰু নিয়মীয়া বাছো থাকে ভাল মানদণ্ডৰ প্ৰাথমিক শিক্ষা পোৱাটো কঠিন নহয় কাৰণ নগৰ চহৰৰ ওপৰিও বহুতো গাঁৱৰ ভিতৰুৱা জোগ জেগাতো বিদ্যালয় সুবিধা হ'ল আজিকালি চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰী ইউনিফৰ্মৰ পৰা কিতাপৰ পৰা মধ্য়াহ্ন ভোজনলৈকে দিয়ে সেইকাৰণে দুখীয়া ধনী সকলো সকলোৱে স্কুলত শিক্ষা গ্ৰহণ কৰিব পাৰিছে